হয় মুকলি আকাশত মলত্যাগ কৰাটো একেবাৰে সাধাৰণ কথা আগৰ দিনৰ মানুহবোৰে যেতিয়া লেট্ৰিন বাথৰুম নাছিল তেতিয়া আপোনাৰ ৰাতিপুৱা শুই উঠি গৈয়ে আকাশৰ তলত মলত্যাগ কৰিছিল এতিয়া এতিয়া আমাক চৰকাৰে বহুতখিনি সা সুবিধা দিছে এতিয়া আপোনাৰ লেট্ৰিন বাথৰুম দিছে তাতে গৈ ধুনীয়াকৈ মলত্যাগ কৰিলেই হ'ল আৰু আগতেটো সেইখিনি নাছিলে সেইকাৰণে আগৰদিনৰ মানুহবোৰে মুকলি আকাশত গৈ পেলাই মলত্যাগ কৰিছিল এতিয়া ধুনীয়াকৈ চৰকাৰে সা সুবিধা দিছে তাতে গৈ পেলাই কৰিলেই হ'ল আৰু মানে য'তে ত'তে মলত্যাগ কৰিলে বহুত বেমাৰেও আগুৰি ধৰে যেনে কলেৰা টাইফয়ড জন্দিচ সেইখিনি বেমাৰৰ পৰা মানে মুক্ত থাকিবলৈ আমাক চৰকাৰে নিৰ্দিষ্ট জেগা দিছে ঘৰতে লেট্ৰিন বাথৰুমো বনাই দিছে তাতে গৈ পেলাই কৰিলেই হ'ল তেতিয়া মানে বেমাৰৰ পৰা মানে বাচি থাকিব সেইকাৰণে মানে য'তে ত'তে মানে মলত্যাগটো কৰিব নালাগে য'তে ত'তে মলত্যাগ কৰিলে মানে বহুতখিনি বেমাৰ চেমাৰো হয় জ্বৰ কাঁহ চৰ্দী তৰ্দী হ'ব তাৰপিছত প্ৰদূৰ্ষণ হ'ব সেইকাৰণে মানে ধুনীয়াকৈ ঘৰতে এইবিলাক বাথৰুম চাথৰুম বনাই দিছে তাতে মলত্যাগ কৰিব লাগে য'তে ত'তে থুই খেকাৰ লেট্ৰিন চেট্ৰিন কৰিব নালাগে পাচাব চাচাব কৰিব নালাগে সেইখিনি কৰিলে মানে বহুত দিগদাৰ হয় মানুহৰ আৰু জেগা চেগাবোৰো বেয়া হৈ যায় সেইকাৰণে মানে মলত্যাগটো য'তে ত'তে কৰিব নালাগে চৰকাৰে ধুনীয়াকৈ জেগা দিছে ঘৰতে ঘৰতে বহি পেলাই ঘৰৰ লেট্ৰিন বাথৰুমতে ম মলত্যাগ কৰিব লাগে চ' ইমানখিনিকে ক'লোঁ আৰু হ'ব দিয়ক